হেল্ল' চিনি পাইছানে অহ চিনি পাইছা কিমান দিনৰ মূৰত মোৰতো মনত পৰিছো তুমিতো মনতে নকৰা অঁ ময়ো বহুত কষ্ট কৰি নাম্বাৰটো পাইছো তোমাৰ খবৰ কেনেকুৱা তোমাৰ অঁ ময়ো ভালেই আছোঁ পিছে তুমি গম পাইছানে নাই আমাৰ যে স্কুলত হীৰক জয়ন্তী আহি আছে এই জানুৱাৰীৰ পাঁচ তাৰিখ মানে আছে তুমি গম পোৱা নাছিলা নেকি অঁ পিছে যাম বুলি ভাবিছানে অঁ ময়ো যাম বুলি ভাবিছোঁ সেইকাৰণে তোমাক লগ ধৰিলোঁ আৰু জানুৱাৰীত জানুৱাৰী পাঁচ তাৰিখমানৰ পৰা ষ্টাৰ্ট হ'ব প্ৰগ্ৰামটো মই বিশেষ ভালদৰে এতিয়া গম পোৱা নাই মানে খবৰটো ল'ব লাগিব আৰু বহুত কিবা কিবি মানে তেনেকুৱা অনুষ্ঠানবোৰ হ'ব নাচ গান তেনেকুৱাবোৰ তাতে অংশগ্ৰহণ কৰিম বুলি ভাবিছিলোঁ নাই মানে এতিয়াতো ইমান ভবা নাই তোমাক সেইকাৰণে লগ ধৰিছিলোঁ বাকী মোৰ তাতে মানে নাম নম্বৰটো নাই তোমাৰ তাতে অঁ অঁ তুমি ক'বাচোন অঁ সেইকাৰণেতো তোমাক কৈছিলোঁ ইমান দিনৰ মূৰত কথা কোৱাই হোৱা নাই কাৰো লগতে এতিয়াতো মই গুৱাহাটীতে থাকোঁ তুমি কি কৰি আছা অঁ মই বৰ্তমান এম এ কৰি আছোঁ নহয় আৰু তোমাৰ

মই পলিটিকেল চাইঞ্চত অঁ এনেই বাকী বিশেষ ভাল নহ্ সকলোখিনি অঁ ভাল দিয়া পিছে তাতে যাম যাম নহ্ তাকে লগ গতিকে অকল লগৰবিলাকক ক'বাচোন অঁ অঁ হ'ব দিয়া সেইটো বহুত মানে কষ্টৰে নাম্বাৰটো পালোঁ এতিয়া বহুত দিনৰ পৰা একো যোগাযোগ নাছিলতো

সেইটো ভাল লাগিল ইমান দিনৰ মূৰত এনেদৰে কথা ক'ব পালোঁ

ঠিক আছে তেতিয়াহ'লে মইও গৈ আছোঁ তাতে মানে যাম বুলি ভাবিছোঁ গো গোটেইকেইটাই এনেদৰে লগ হ'ম দিয়া তাতে লগ হৈ স্কুলত এবাৰ চাই আহিম কেনেকুৱা কি আছে ভাল লাগিব সকলোৱে লগ হ'লে

এই টিচাৰ বাইদেউসকলৰ লগত লগ পাই ভাল লাগিব বহুত দিন দেখা হোৱা নাই যে দিয়া বাই দিয়া ঠিক আছে